চুতীয়া চাইকেল দোকান হয়নে বাৰু অঁ মোৰ এই ভতিজা দুজনীয়ে এইবাৰ মানে মেট্ৰিক পাছ কৰিছে এই চাইকেল দুখন লাগিছিলে তাৰে এখন মানে আপোনাৰ লেডিজ চাইকেল অঁ দাম দামটো হাঁ হাঁ কওকচোন এই তিনি দুই তিনিদিনৰ ভিতৰত হয় হয় হয়

অঁ দামটোহেত কেনেকুৱা জানো তিনি হাজাৰ পয়ত্ৰিছশমানকৈ পৰিব হয় হয় হয় মানে মই সেই চাই তাকে বোলো চাইকেল পাম নে নাপাম আপোনাৰ দোকানত মানে তাকে খবৰ এটা জনাও আছে অঁ পাম তেতিয়াহ'লে অঁ হয় হয় তেতিয়াহ'লে ৰাখিম ন ঠিক আছে বাৰু হ'ব দিয়ক